এটা প্ৰডাক্ট মই লৈছোঁ লেক্মিৰে হয় দুমাহমান মই ইউজ কৰি আছো কিন্তু মই খুবেই ভাল পাইছোঁ লেক্মিৰ যিটো চেৰাম নাইট চেৰাম মই তাৰ পৰা বহুতখিনি মানে লাভৱান হৈছো আৰু স্কিনত তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম অহা নাইকীয়া কিন্তু এইটো যদি ব্যৱহাৰ সকলোৱে কৰে ভাল হয় কিন্তু মোৰ ক্ষেত্ৰত মই বহুতেই আৰাম ভাল পাইছোঁ আৰু এতিয়া মই এইটো কন্টিনিউ কৰিও আছোঁ গতিকে ভালেই হ'ব যেন লাগে